জোস্না হয়নে অঁ মই মানে তুমি মই পাতিছিলো যে ডিষ্ট্ৰিক লাইব্ৰেৰীলৈ যোৱা কথা কিতাপ আনিবলৈ কেতিয়াকৈ যাবা বাৰু অঁ দুইজনী লগতে যাম নহ'লে পৰীক্ষাও আহি পাইছেহি নহয় অঁ নটামান বজাত যাম আৰু সোনকালে ঘূৰি আহিব লাগিব নহয় কি কি কিতাপ আনিম বুলি ভাবিছা

ময়ো এই থ্ৰাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডৰ কিতাপ কেইখনমান আনিম বুলি ভাবিছোঁ অকল সেইকেইখন কিতাপেই আনিবা নি আৰু কিতাপ ল'বা আকৌ

অঁ অঁ ময়ো সৰহকৈয়ে কেইখনমান আনিব লাগিব ঠিক আছে হ'ব দিয়া এতিয়া নহ'লে কাইলৈ যোৱাৰ আগত ফোন কৰিবা